আমি মহিলা আমি মহিলাসকলে মাছ ধৰিবলে হ'লে ওচৰে পাজৰে কেইবাজনীও গোট খুৱাই লৈ কাঁচিৰ পৰা ধৰি লৈ চালনি ডাঙৰ ডাঙৰ আৰু প'ল' আঁঠুৱা গোটেইকিটা সঁজুলি আমি গোট খুৱাই কেইবাজনীও হ'লে আমি মাছ উলিয়াবলে সহজ হয় কাৰণে আৰু মেটেকা মেটেকা ডাঙৰ ডাঙৰ মেটেকা চালিবলে হ'লে তিনিজনী চাৰিজনী ধৰি চাৰিওফালৰ ঘেৰি আমি ডাঙৰ ডাঙৰ মাছ উলিয়াওঁ তাৰপিছতো ডাঙৰ ডাঙৰ এৰালি গছ টানা গছ থাকিলে কাঁচিৰে কাটি কাটি তাত খেপিয়াই খেপিয়াই আমি মাছ ধৰিবলে আৰম্ভ কৰোঁ আৰু তেনেদৰে আমি মাছ উলিয়াই সকলো লগত খাবলে আৰু চবেই ভাগ কৰি খাবলে আমি আইটেম ল'ব পাৰোঁ তাৰ পাছতো আকৌ জকাই জকাই পাতি এফালৰ পৰা ঘেৰি কি বুলি কয় এফালৰ পৰা ঘেৰি খুব মতে খেপিয়াই খেপিয়াই জকাইত নানা ধৰণৰ পুঠি মাছ আৰু মৰঠি মাছ বাট মাছ তেনেধৰণেও আমি ধৰি খাওঁ আৰু টো তলৰ চাইডত দছ পাঁচটা প'লহ লৈ এফালৰ পৰা মাৰি মাৰিও আমি ডাঙৰ মাছ ধৰোঁ তাৰ উপৰিও ঘৰৰ কাম বন বাকী থাকেই যেনে আমি ধান দোৱাৰ পৰা কৰি হালৰ হাল তাঁত বোৱালৈকে সকলো কাম আমি কৰিব লাগে তাৰ ভিতৰতো আজিকালি নানা ধৰণৰ চাহপাত আমাৰ অসমতো বেছি ভাগেই চাহপাতৰ কাম কৰা হয় তাত পুলি ৰোৱা বন চিকুণোৱা আৰু নানা তৰহৰ ড্ৰেইনত চফা কৰা হাবি তাৰ ভিতৰতো আকৌ আঘোণতে লাই মূলা ইত্যাদি সিঁচি ৰঙলা গোবৰ পানী দিয়া হয় তেনেধৰণে তাঁত এখন লগাবলে হ'লেও আমি সূতা তাৰ মাজতে কিনি এই বস্তুবোৰৰ পৰা বিকি বিকি সূতা আনি বা নানাধৰণে আজিকালি আমাৰ গোটৰ পৰা লোনলৈও আমি তাত সূত বোৱা ব্যৱস্থা কৰোঁ বা টকা উপাৰ্জন কৰিবলৈ আমি পথ উলিয়াই নিজে আমি গৃহিনী সকলে ল'বলগীয়া হয় আৰু পুখুৰীৰ ওচৰে পাজৰে আমাৰ পাছ চাইডে হওক বা আগ চাইডেই হওক পুখুৰীতে হাঁহ কুকুৰাও আমি পোহোঁ তাৰ লগতে ছাগলী ই ছাগলী আৰু গৰু পালনো কৰিবলগীয়া হয় তেনেধৰণে আমি ঘাঁহো ৰাখিব লাগে আৰু ঘাঁহ সিঁচিও আমি গৰু পালন কৰিব লাগে আৰু হাঁহ কুকুৰালৈও তেনেধৰণৰ আমি হেৰি কি বুলি কয় হাঁহ কুকুৰালে নানাধৰণৰ খাদ্যৰ ওপৰ ক ওপৰঞ্চি ৰখাৰ ভিতৰতো আজিকালি হাঁহ কুকুৰাকো বেজী চেজী দিবলে ছাগলীৰ লগতে আমি যত্ন কৰিব লাগে আৰু আমি সাগ সাগৰলৈ যাবলে আমি সাগৰৰ নাম কিছু শুন সাগৰৰ নামহে শুনিছোঁ কিন্তু আমাৰ ইয়াৰ পৰা সাগৰ দেখা খুব কমেই কমেই মহিলা আছে সেইকাৰণে আমি সাগৰ দেখা নাই